পিংকী ন চিনি পাইছ নাই চিনি পাইছ নে অঁ মই নিতুলে ক'লো নিতুল এই আমাৰ যে ইঞ্জিনীয়াৰিং কলেজত এলুমিনি এটা আছে অলপতে সাতাইছ তাৰিখে সেইটোত যাব লাগিব দেই এইবাৰ অহা সাতাইছ তাৰিখে আছে কিন্তু হেৰি বাকী আমাৰ লগত প্ৰদীপো আহিব অঞ্জনো আহিব দীপালিও আহিব সিহঁতি আটাইবোৰ আহিব আৰু হেৰি তোমালোক অঁ তুমি কিন্তু আও মিছ নকৰিবা হা এই আগৰ নিচিনা শকত হৈ আছা নে ক্ষীণালা ঠিক আছে ঠিক আছে হেৰি নহয় এই মই গাড়ীখন তোমালোকৰ পিনে লৈ যাম নে নে তুমি বেলেগকৈ লৈ আহিবা

তুমি এটা কাম কৰিবাচোন সৈ দীপককো কথাটো কৈ থবা মনত আছে নহয় দীপক আৰু এই অকণমান যে পাতলাকৈ বগাকৈ আছিলে এই আমাৰ মানে সি তাকো লগত লৈ যাম আমি সেইদিনাখন কিবা কাষ্টিঙৰ এখন কিবা আছে আৰু কিবা বিল্ডিংটো যে নতুন বিল্ডিংটো বনাইছে তাত এটা বোলে পুথিভঁৰাল কৰিব সেই কলেজখনত আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ পুথিভঁৰালটো তাত কৰিব আমি অলপ কিতাপ পত্ৰ দি সহায় কৰিব লাগিব আৰু আটাইবোৰে আটাইবোৰে দেই আৰু বাকী ঘৰৰ মানে যদি হেই প্ৰগ্ৰেমটো বেয়া নালাগিব কালচাৰেল প্ৰগ্ৰেমবোৰো আছে অলপ কিবাকিবি ঢেৰ আছে আটাইবোৰ ঘৰৰ হেৰি মিষ্টাৰকো লগত লৈ গ'লে লৈ ল'বা আছে অঁ দেই বাকী পৰিয়াল এতিয়া কেনে ঠিকে আছে ঠিক আছে ঠিক আছে দিয়া লগ পাম তেতিয়া আমি সাতাইছ তাৰিখে অঁ অঁ